অঁ ক' কোৱাচোন ভালেই ভালেই এই আছোঁ এইফালে অকমান এইফালে ঘৰত নাই অকণমান ওলাই আহিছিলোঁ খবৰ খাতি ভালেই বাৰু দেই অঁ ক'ত ক'ত খোলাৰ কথা কৈছা

অঁ খেতি বাতি নকৰে নে কি তাত

সেইটো তাৰ কাৰণে আকৌ অলপ পইচা যোগাৰ কৰিব লাগিব নহয় কাৰণ এখন ফাৰ্ম খোলা মানে যথেষ্টকেইটা পইচা দৰকাৰ হ'ব কিনিব লাগিবতো

ভালকৈ চলাব পাৰিলে যথেষ্ট প্ৰফিট আছে ন অঁ মানে খালি চাবলৈ আলোচনা কৰিছা লোন ল'ব হ'লেতো কিবা কোনোবা এটা ভাল বেংকৰ লগত লোন ল'ব লাগিব য'ত ইণ্টাৰেষ্টটো অকমান কম থাকে

আৰম্ভৰ কাৰণে কাৰণে গভমেণ্ট ছাবচিডি লোন ল'ব হ'লেতো আৰু ভাল হ'ব সেইটোকে বেংকৰ লগত পাতিব লাগিব যিটো বেংকত গভমেণ্ট ছাবচিডিত লোন দিয়ে মীন পালনৰ কাৰণে ষ্টেট বেংকত দিব নতুবা গাঁৱলীয়া বেংকত দিব লাভ নাই কাৰণ ঘৰ চৰ বনাই গাহৰি কিনালৈ যথেষ্টকেইটাকা খৰচ হ'ব

আপোনাৰ এবাৰ কম কম কমকে নিও লাভ নাই ভালকৈ ভালকে বাউণ্ডেৰি মাৰি ল'ব লাগিব বাউণ্ডেৰিটো ভালকৈ মাৰি ল'ব লাগিব পহিলা তেতিয়া মেলি দিবপৰা হ'ব নহ'লেতো সেই তাৰো দানাটো ভালকৈ ষ্টক কৰি ৰাখিব লাগিব

কৰিব লাগিব ন নহ'লে দুয়োটাই এটা বেলেগে বেলেগে লোন এপ্লাই কৰিলে এমাউণ্টটো অকণ বেছি হ'ব নহয় কামটো একেলগে কৰি লোনটো বেলেগে বেলেগে ল'ব লাগিব অঁতো এটা এটা ভাল গাহৰি ছিজনত বেছিব পাৰিলে বিছ পঁচিছ হাজাৰ টকাৰ ওপৰত আহি যায় এটা এটা গাহৰি বেছিহে আহিব কম নাহে অঁ যিমান অঁ যিমানে সৰহকৈ লোৱা হয় সিমানে কম ৰেটত বস্তুটো উঠাব পৰা যাব বছৰেকত যথেষ্ট প্ৰফিট হ'ব দুই তিনি লাখ টকা এবছৰত গোটেই লোনৰ ৰিকভাৰী কৰি আৰু প্ৰফিটত থাকিব পৰা যাব

অঁ মানুহৰ লগতো পাতি ল'ব লাগিব যাৰ মানে মাটিডোখৰ লৈয়ো পাতি ল'ব লাগিব নহয় কি লিজতেই দিয়েনে কামটো মাটিডোখৰ কাৰণ ল'লে তোৰ চাৰি পাঁচ বছৰ কমেতো মাটিডোখৰ তই এৰিব নোৱাৰিবি প্ৰথম এগ্ৰীমেণ্টটো ইমানটোৰ লগ'ত কৰিব লাগিব লিজতেই দিয়ে নে কি ভাড়াতে দিয়ে নে মাটিডোখৰ সেইটোও পাতি ল'ব লাগিব ভালকৈ

চাব লাগিব ঘৰতো পাতি চাব লাগিব কথাটো কাৰণ মই মন অকল লওঁ বুলি ক'লে নহ'ব নহয় ঘৰতো হয়ভৰতো দিব লাগিব ঘৰৰ মানুহে ঘৰতো সুধিব লাগিব পৰাপক্ষত তোৰ নিদিয়াকৈ নেথাকে বাৰু কাৰণ কিবা এটাটো কৰিবই লাগিব নহয় চলিবলৈ হ'লে নিজে ভালকৈ

তেতিয়া আমি প্ৰথমে লোনটোৰ কথা চাব লাগিব যদি লোনটো ল'বপৰা যায় তেতিয়া কামটো কৰিব পাৰি যিমানটো পাৰি ন'হলে কিবা এটা হ'ব হ'লে বহুত টকা লষ্ট হৈ যাব অঁ হয় প্ৰত্যেক ইঞ্চুৰেঞ্চটো কৰিলে ভালেই বাৰু আজিকালি তোৰ গোটেইটো পইচা ৰিফাণ্ড আহি যায় ইঞ্চুৰেঞ্চটো কৰি মেলি থলে ভাল

অঁ অঁ পইচাটো যোগাৰ কৰিব লাগিব কামটো কৰিবলৈ প্ৰথমতে পইচাটো যোগাৰ কৰি ল'ব লাগিব মান এমাউণ্টটো এটা ভাল এমাউণ্ট হ'ব ন সৰু সুৰা পইচা নহয় দুই তিনি লাখ টকা অঁ বেংকৰ তাত তাকেই কামটো কৰিবলৈ এবাৰ কৰি আধাতে তোৰ কৰিতো কমপ্লিট আধাতে এৰিলে নহ'ব কৰিলে সম্পূৰ্ণ কৰিব লাগিব অঁ লোনটো যদি বেংকৰপৰা লোনটো ভালকৈ ল'ব পাৰি দুই দুই লাখ টকা দুয়োটাই তেতিয়া চাৰি লাখ টকা মানত ধুনীয়াকৈ বস্তুটো ওলাই যাবগৈ গোটেই ফাৰ্ম চাৰ্ম বনাই গাহৰি চাহৰি লৈ গাঁৱলীয়া বেংকত পাতি চাব লাগিব গাঁৱলীয়া বেংকত কি কয় ষ্টেট বেংকত এই দুটা বেংকৰ চৰকাৰী স্কিমত আহে ন বস্তুটো মীন পালনৰ তেতিয়া চাবচিডি লোনটো ল'ব পাৰি এই ধৰ অঁ যিমানটো পাওঁ আৰু কাৰণ একেবাৰতে সৰহকৈ মুখ মেলাতো বেয়া কাৰণ জেগাটো ঠিক ভালকৈ চাই ল'ব লাগিব কৰিছে কৰিছে যথেষ্ট আজিকালি চবেই বিজনেছেই কৰিছে ন গাহৰি পোহাৰপৰা ধৰি অকমান বহুত প্ৰফিট আছোঁ অ' বি বিজনেছটো গাহৰিটো

আছে আছে আমাৰ গাঁৱটো বহুতকেইটা আমাৰ মোৰ লগৰ ল'ৰাই কৰিছে সুধিব লাগিব ভালকৈ তেহেঁতক কিমানটো কি খৰচ হয় প্ৰথম আৰম্ভণি কৰোঁতে কিমান টকা হ'লে সম্পূৰ্ণ আমি কামটো কৰি উলিয়াব পাৰিম এই বহুত প্ৰবলেম বছৰেকত যদি ছয় লাখ কৱ মাহেকত বছৰেকত ছয় লাখ প্ৰফিট কৰিব পাৰিলে এটা এটাৰ তিনি লাখ তিনি লাখ টকা ভাগত পৰিব প্ৰফিটত অঁ প্ৰথম সৰুকৈ বনাই ল'ব লাগে তাৰপৰা বঢ়াই বঢ়াই গৈ থাকিব লাগে অঁ সেইটো মেইনলি বেংকত কোন বেংক এই বন্ধন বেংকত কয় তোৰ বৰ ইণ্টাৰেষ্টটো বেছি সিহঁতৰ তাত যথেষ্ট একদম মঙগল গ্ৰহৰ সমানে বেছি পৰহিলৈ দেওবাৰ সোমবাৰে ঈদৰ বন্ধ আছে একদম মঙগল বাৰ মানে নতুবা এটা হেৰি আই ডি বি বেংটো ইণ্ডাষ্টেল ইণ্ডাষ্ট্ৰিয়েল বেংক নহয় তাতো দিয়ে লোন কিন্তু ইণ্টাৰেষ্টটোৰ কথা গম নাপাওঁ সুধিব লাগিব

বেলেগ উপায় নাই অঁ বেংকত যদি লোনটো ভালকৈ পাতি চাওঁ কিমানটো ৰেট হয় ইণ্টাৰেষ্ট ৰেটটো হয়

বেংকত হ'লে বেছি পালোঁ হয় মানুহৰ কথা এষাৰ শুনিব লাগিব বেংকত টাইম টু টাইম মাৰি থাকিলেই হৈ যায় মানুহৰ পইচা ক্ষেত্ৰত মানুহ বহুত বেয়া হৈ যায় চাওঁ ৰহ কোনফালে ভাল হয় চাওঁ তাত ইমান ভাল নহয় বেংক বেংকত হ'লে বস্তুটো ভাল পইচা লেনদেনৰ ক্ষেত্ৰত বেংকটো বেছি ভাল মানুহৰ লেনদেনটো বহুত বেয়া ঠিক আছে দে এতিয়া অঁ ঠিক আছে দে

অঁ অঁ ঠিক আছে হ'ব অঁ মংগলবাৰে লগ পাম দে